মই মোৰ লিখনিৰ লিখনিত থকা চৰিত্ৰবোৰ মোৰ চৌপাশৰ পৰাই সংগ্ৰহ কৰোঁ দৈনন্দিন জীৱনত ঘটি থকা কিছুমান ঘটনা কিছুমান ব্যক্তি তেওঁলোকৰ ওপৰত আধাৰ কৰি মই মোৰ কল্পনাৰ ৰহণ সানি কিছু কিছু চৰিত্ৰক জীৱন্ত ৰূপত প্ৰকাশ কৰিবৰ চেষ্টা কৰোঁ আৰু বিশ্বাসযোগ্য আৰু আকৰ্ষণীয় চৰিত্ৰৰ সৃষ্টি কৰিবলে মই বৰ্তমান নৱপ্ৰজন্মই নতুন নতুন কিবা এটা সৃষ্টিশীল বিচাৰে গতিকে মই নতুন নতুন বিষয় এটা নতুন চিন্তা ধাৰা এটা তেওঁলোকৰ মাজত মেলি দিবলৈ চেষ্টা কৰোঁ যাতে মোৰ লিখনিটো আকৰ্ষণীয় ৰূপত তেওঁলোকৰ আগত প্ৰকাশ পায় আৰু সমাজ আৰু মানুহৰ বিষয়ে প্ৰকৃত বৰ্ণনামূলক কথা মই লিখোঁ মই মোৰ মোৰ অঞ্চলত চলি থকা মাদক দ্ৰব্যৰ ওপৰত মই এটা লিখনি আগবঢ়াইছিলোঁ য'ত মই য'ত মোক য'ত মোক য'ত মোক ডাইৰেক্টলি প্ৰশ্ন কৰা হৈছিল যে মই জনজাতি ছোৱালী হয় মই মদ নাখাওঁ কিয় মই বিশেষ দ্ৰব্য সেৱন নকৰোঁ কিয় ইত্যাদিবোৰ প্ৰশ্ন যিবোৰ মই এজ ইট ইছ মই সেই লিখনিত মই সন্নিৱিষ্ট কৰিছোঁ আৰু প্ৰকৃত বৰ্ণনামূলক লিখনি লিখাৰ প্ৰয়োজন আছে কাৰণ ইয়াৰ দ্বাৰাই এখন বাস্তৱ চৰিত্ৰ পাঠকসকলৰ আগত প্ৰকাশ পায় আৰু ই কিছু ক্ষেত্ৰত কিছু কঠিন কিছু মানে বেসুৰা ধৰণৰ দেখিব পাৰে কিন্তু ই বাস্তৱ ই বাস্তৱতাক সমাজৰ আগত মেলি দিয়ে